ৰাজনৈতিক দলসমূহে ইণ্টাৰনেট প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিছে এয়া পত ভোটাৰসকলৰ সৈতে সম্পৰ্ক স্থাপন মতামত গঢ়ি তোলা সমৰ্থন সংগ্ৰহ কৰাৰ বাবে এক শক্তিশালী ৰূপ হিচাপে পৰি পৰিগণিত হৈছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহ যেনে ফে'চবুক টুইটাৰ ইনষ্টাগ্ৰাম আদি ৰাজনৈতিক দলসমূহৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ উপকৰণ হিচাপে পৰিণত হৈছে ছ'চিয়েল মিডিয়াৰ ৰাইজৰ মাজতে এক বৃহৎ দলৰ লগত এতিয়া যোগাযোগ কৰাৰ সুবিধা প্ৰদান কৰিছে যাৰ কোনো ভৌগলিক সীমাবদ্ধতা নাই ডাটা এনালাইষ্টিকৰ সহায়ত পাৰ্টীসমূহে নিৰ্দিষ্ট জনগণৰ বাবে তেওঁলোকৰ বাৰ্তা কাষ্টমাইজ কৰিব পাৰে যাতে সঠিক বাৰ্তা সঠিক ব্যক্তি পৰ্যন্ত গৈ পায় ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ মাধ্যমতে ৰাজনৈতিক দলসমূহে ভোটাৰসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে মন্তব্য পৰীক্ষা আৰু লাইভ ষ্ট্ৰিমৰ মাধ্যমে ইমেইল আৰু এছ এম এছ ৰ জৰিয়তেও ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ পৰিস্থিতি পৰিকল্পনা কাৰ্যসূচী আদি ভোটাৰসকলক অৱগত কৰাই ঠিক তেনেকৈ ডিজিটেল বিজ্ঞাপনৰ জৰিয়তে যেনেকৈ গুগল ইউটিউব ছ'চিয়েল মিডিয়াত ডিজিটেল বিজ্ঞাপনলৈ ডিজিটেল বিজ্ঞাপনৰ মাধ্যমৰে তেওঁলোকে প্ৰচেছ চলাব পাৰে গতানুগতিক পদ্ধতিৰ তুলনাত ইয়াৰ বহুতো সুবিধা আছে যেনেকৈ ইণ্টাৰনেট প্ৰযুক্তিৰ দ্বাৰা ৰাজনৈতিক দলসমূহে বৃহৎ সংখ্যক ভোটাৰলৈ সহজকৈ যোগাযোগ কৰিব পাৰে যি পৰম্পৰাগত পদ্ধতিৰ বাবে অধিক প্ৰভাৱশালী আৰু বিস্তৃত কম খৰচতেই বহুত কম খৰচতে ইণ্টাৰনেট প্ৰযুক্তিৰ দ্বাৰা বহুত ভোটাৰৰ লগত একেলগে প্ৰচাৰ চলাব পাৰে ইণ্টাৰনেট মাধ্যমে ৰাজনৈতিক দলসমূহৰ যিকোনো সময়ত ভোটাৰসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে যাৰ ফলত ভোটাৰসকলে সকলো সময়ত তথ্য লাভ কৰিব পাৰে ইণ্টাৰনেট প্ৰযুক্তিয়ে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰৰ ক্ষেত্ৰত এক নতুন পৰিৱৰ্তন আনিছে যাৰ মাধ্যমে ভোটাৰসকলৰ সৈতে অধিক কাৰ্যকৰী আৰু লাভজনক সম্পৰ্ক স্থাপন সম্ভৱ হৈ পৰিছে